অ হেল্ল' কোৱাচোন অ

মই ষ্টেট বেংকত কৰিছোঁ অ বাৰু ঠিক আছে আহিবা ফৰ্ম আছে ফৰ্মত ফিলাপ ফৰ্ম ফিলাপ কৰিব লাগিব কে ৱাই চি চেৱাইচি সেইবোৰ দিব লাগিব অ হয় হয় তাৰ ওপৰত লোন পাবা নহয় পাবা মইও ভাবোঁ এইবোৰ লোন লৈ কম কৰ্মী ল'ৰা ছোৱালীয়ে কৰিলে বহুত উন্নতি হ'ব মই ভাবিছোঁ এইবাৰ যোৱাবাৰ খেতি বেয়া নহয় নাই হোৱা বাৰু ভাবিছোঁ অলপ মানে ভালকৈ কৰিম বুলি টকা এক লাখ মান লোন ল'ম বুলি ভাবিছোঁ কৰ্মী মানুহ দিবলৈ আকৌ বীজ কিনিব লাগিব চাইমনত আমাৰ ন ভাঙনি পাচি পথাৰ তাত মানে বৰা জহা শালি দ' দ'ডোখৰত শালি কৰিলে ভাল হ'ব আৰু লাহি ধান জহা বৰা এনেকুৱা মানে আইজুং বাম অকণমান দ' বাম জেগাত কৰিলে বেছি খেতিটো ভাল হয় তাৰ কাৰণে লাগিব নহয় ট্ৰেক্টৰে হাল বোৱাত লাগিব বীজ কিনিব লাগিব কৰ্মী মানুহক দিব লাগিব আৰু বহুত টকা অৰ্থৰ দৰকাৰ হ'ব